আমাৰ ঘৰ গোলাঘাট জিলাত হয় আমাৰ ঘৰৰ ওচৰে পাঁজৰে ফুৰিবলগীয়া জেগা এখন আছে সন্তানৰ নিজৰ সন্তান আৰু লগৰ মা দেউতাৰ লগত যাব পৰা জেগা আছে যোৰহাটৰ যোৰহাট ডিষ্ট্ৰিক্টৰ কাজিৰঙা গল্ফ ৰিজৰ্ট যিখন ৰিজৰ্ট আগতে আগৰ চাহ বাগানৰ মেনেজাৰৰ হয় মেনেজাৰৰ আগৰ বাংলা আছে সেই বাংলাতে মানে ৰিজৰ্ট বনাই থৈছে প্ৰথম মা দেউতাৰ মই প্ৰথম গম পোৱা নাছিলোঁ মই মামাৰ লগত গৈছিলোঁ মামাহঁতৰ ঘৰ গৈছিলোঁ দেৰগাঁৱত দেৰগাঁও মামাৰ ঘৰৰ পৰা মামাৰ সেইদিনা বাৰ্থদে আছিলে মামাই ক'লে ব'ল ফুৰিব যাওঁ আজি বাৰ্থদে বুলি মামাৰ লগত গ'লোঁ গৈ কাজিৰঙা তাত সোমালোঁ সোমাবলৈ আপোনাৰ এণ্ট্ৰি ফিজ লৈছিলে সেইদিনাখন এজন মানুহক সাতশ টকাকৈ সেই সাতশ টকাটোতে ভিতৰতে খোৱা বোৱা সকলো হৈ যায় য'ত খাবলৈ কৰিবলৈ সকলো হৈ যায় সাতশ টকাত খাবলৈ চিন্তা নাই ভিতৰত বুফে ছিষ্টেম আছিলে সেইদিনাখন আৰু প্ৰত্যেক দিনাই খানা বেলেগ থাকে খোৱা বস্তু বেলেগ থাকে আপুনি যদি খানাটো যিদিনাখন বুফে কৰে সেইদিনাখন পইচাটো বেছি লাগিব আৰু যিদিনা বুফে নকৰে সেইদিনা পইচাটো কম সেই তেনেকেই আমি গ'লোঁ গৈ পেলাই তাত থাকিলো দিনটো তেনেকৈ আপোনালোকে ফেমেলি লৈ যাব পাৰে বহুতো তাত সন্তান আহে ল'ৰা ছোৱালী আহে মাক দেউতাক আহে তাত দিনটো কটাই বহুত সুন্দৰ পৰিৱেশ চাৰিওফালে মাত্ৰ সেউজীয়া এই সেউজীয়াৰ মাজত দিনটো কটাই নিজৰে বহুত ভাল লাগিছিল তালৈ বাছেৰেও যাব পাৰে বাছত গ'লে ধৰি লওক আমাৰ আমাৰ ঘৰ বনগাঁও বনগাঁৱৰ পৰা বাছত গ'লেও বেছি পইচা নলয় আৰু আমি গৈছিলো সেইদিনা মামাৰ লগত গাড়ীত আৰু সেই কাজিৰঙা গল্ফ ৰিজৰ্টত থাকোঁতেনেই মামাই ক'লে বৈ আৰু কৰবাৰ পৰা আহোঁ মামাই মোক সুধিলে ক'ৰ পৰা ক'ত যাবি মই সেই কাজিৰঙা গল্ফ ৰিজৰ্টৰ পৰাই মনত পৰিল যে আমাৰ গোলাঘাটৰ ফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো আছে অৰ্কিড পাৰ্ক আছে আমি মামাই মই ভাবিলো বেছি দূৰ নহয় যেতিয়া ব'লক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰাই আহোঁগৈ আমি গ'লোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৰ্কিড পাৰ্ক চাবলৈ পাৰ্কখন চালোঁ বহুতো ধুনীয়া অৰ্কিড পাৰ্ক আছে তাততো নিজৰ সন্তানক লৈ যাব পাৰে মাক দেউতাকে কাৰণ অৰ্কিড পাৰ্কখনত বহুতো আগৰ দিনৰ বিভিন্ন ধৰণৰ ফুল অৰ্কিড আছে ফুল অৰ্কিডসমূহ দেখুৱাব পাৰে দেখুৱাই দিলে চিনি পাব যে ফুলবোৰ কেনেকুৱা আগৰ অৰ্কিড কেনেকুৱা অৰ্কিড কি বস্তু সকলোৱে চিনি পাব অৰ্কিড মানে হৈছে বহুতো ধুনীয়া ধুনীয়া ফুল সেই ফুলখিনি দেখি সন্তানে বুজি পাব আৰু তাতো বহুত ধুনীয়াকৈ ফুৰিব পাৰিব আৰু অৰ্কিড পাৰ্কত নগ'লেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত গৈও গঁড় হাতী সেইবিলাক চাব পাৰিব